হেল্লো উবেৰ হয়নে হয় মই পৰাগজ্যোতি গগৈয়ে কৈছিলোঁ হয় হয় মানে কি হ'ল মই একচুৱেলি হেৰিটো কেঞ্চেল কৰিবলগীয়া হৈছে অৰ্ডাৰটো হয় মোৰ ঘৰত মানে প্ৰব্লেম এটা হৈছে ঘৰত ভাইটিটোৰ গা বেয়া সেইকাৰণে প্ৰব্লেম হৈছে কাৰণে যাব নোৱাৰিম মানে মই হয় বৰ্তমান মই এতিয়া গুৱাহাটী যাব লৈছোঁ ভাইটিক লৈ হয় এম্বুলেঞ্চতে ভাইটি গা বেয়া অলপ প্ৰব্লেম হৈ আছিলে আগৰ পৰাই বেমাৰ হৈ আছিলে অলপ প্ৰব্লেম হৈছে অঁ এতিয়া ওৱান জিৰো এইটতে গুৱাহাটী লৈ যাম ছাগৈ যিহেতু উপায়তো নাই এতিয়া সেইকাৰণে কেঞ্চেল কৰিবলগীয়া হৈছে আৰু যাম বুলিয়ে ভাবি আছিলোঁ ঘপককৈ এতিয়া তেনেকৈ হয় ঘপককৈ এতিয়া প্ৰব্লেমটো আহিলে এতিয়া উপায়তো নাই সেইকাৰণে যাবলৈ বাধ্য হ'লোঁ মই যাম গুৱাহাটী লগতে মই লগতে যাম হয় সেনে পাৰে যিমান পাৰে মানে সিমান সোনকালে আপুনি পাৰিলে একাউণ্টটো ট্ৰেঞ্চফাৰ পইচাটো ট্ৰেঞ্চফাৰ কৰি দিয়ক হয় ফিফ্টিন হাণড্ৰেড কৰিছিলোঁ এডভাঞ্চ হয় হয় ফিফ্টিন হাণড্ৰেড এডভাঞ্চ কৰিছিলোঁ বুক কৰিছিলোঁ হয় পোন্ধৰশ টকা হয়

অঁ আমি ওলাইছোঁৱে হয় হয় গুৱাহাটিলৈ ওলাইছোঁৱে যিমান পাৰে সিমান সোনকালে কৰি দিয়ক খালী দেই বেয়া নেপাব খালী হ'ব দিয়ক থেংক ইউ